বৰ্তমানৰ যিটো শিক্ষা ব্যৱস্থা মই ভাবোঁ সেইটো নম্বৰকেন্দ্ৰিক হৈ আছে কিন্তু নম্বৰকেন্দ্ৰিক শিক্ষা ব্যৱস্থাতকৈ আমি যদি মানৱ সম্পদ গঢ়িব পাৰোঁ শিক্ষা ব্যৱস্থা তেতিয়াহে আমি সফল হোৱা বুলি ক'ব পাৰিম আমি যোৱা কেইবছৰমানৰ পৰা দেখিয়েই আহিছোঁ যে চৰকাৰে চৰকাৰী বিদ্যালয়ৰ অৱস্থা তথৈবচ হৈছে কিছু কিছু স্কুলত হয় শিক্ষাৰ্থী নাই কিছু স্কুলত হয়তু শিক্ষক নাই পঢ়াবলৈ এটা খুবেই দুখ লগা অৱস্থা আৰু গ্ৰাম্য অঞ্চলৰ যিহেতু প্ৰায়ভাগ শিক্ষা ল'ৰা ছোৱালীয়ে বা প্ৰায়ভাগ মানুহেই খুব মানে কি কওঁ কষ্ট কৰি জীৱন নিৰ্বাহ কৰি আছে গতিকে তেওঁলোকৰ পক্ষে ব্যক্তিগত শিক্ষা অনুষ্ঠানত পঢ়াবলৈ ইমানখিনি সামৰ্থ নাই গতিকে চৰকাৰী বিদ্যালয়ৰ অৱস্থা যদি উন্নত হয় শিক্ষাৰ্থীসকল বহুতো লাভান্নিত হ'ব কিছু কিছু তাৰ মাজতে আছে তেনেকুৱা মানুহ যি

চৰকাৰী বিদ্যালয়ত পঢ়ি বাহিৰলৈ ওলাই আহি বহুত ভাল কাম কৰিছে কিন্তু তেওঁলোক বাহিৰলৈহে গৈছেগৈ অসমত বা ভাৰতত থাকি তেওঁলোকে সেইখিনি কাম কৰিব পৰা নাই গতিকে মই ভাবোঁ এইক্ষেত্ৰত শিক্ষা ব্যৱস্থা বিফল হৈছে কাৰণ তেওঁলোকে এটা উন্নত মানদণ্ডৰ মানে শিক্ষাৰ এটা মানদণ্ড দিব পৰা নাই যাৰ বাবে ল'ৰা ছোৱালীবোৰ বাহিৰলৈ যাবলগীয়া হৈছে গতিকে মই ভাবোঁ অসমে এতিয়াও শিক্ষাৰ ওপৰত কাম কৰিবলগীয়া বহুত আছে